এইটো মোৰ ডাঙৰ ছোৱালীজনী হাই ছেকেণ্ডেৰী পাছ কৰিলে হাই ছেকেণ্ডেৰী পাছ কৰি লৈ পেলাই ছেকেণ্ডেৰীত নাম লগাই লৈছিলে নাম লগাই লোৱাৰ পিছত মানে তাই বিয়া হৈ গ'ল আৰু দুই নম্বৰ ল'ৰাটোৱে ক্লাছ এইটলৈকে পঢ়িছিলে এখন চাইকেলৰ অভাৱত পঢ়িব নোৱাৰিলে তাৰপিছত মাজু তিনি নম্বৰ ছোৱালীজনীয়ে বি এ পাছ কৰিলে বি এ পাছ কৰি তাই বিয়া হ'ল আৰু সৰু ছোৱালীজনীয়ে বি এ পাছ কৰিলে কম্পিউটাৰো পাছ কৰিলে তাৰপিছত বৰ্তমান ছোৱালীজনী এতিয়া ঘৰতে আছে সৰু ছোৱালীজনী মাজুৰ ছোৱালীজনী বিয়া হৈ গ'ল ডাঙৰ ছোৱালীজনী বিয়া হৈ গ'ল মোৰ ল'ৰাটোৱেও বিয়া পাতিলে এটা ল'ৰা জন্ম হ'ল তাৰপৰা ময়ো মানে বেছি পঢ়িব নোৱাৰিলোঁ বাৰু এল পি স্কুল পাছ কৰিব নোৱাৰিলোঁ একে ঘৰৰ অভাৱৰ কাৰণে পঢ়িব নোৱাৰিলোঁ পিছত গৈ মানে বিয়া সোমালোঁ আৰু এতিয়া বৰ্তমান মোৰ এতিয়া ল'ৰা ছোৱালী চাৰিটা যেনে তেনে আমাৰ ঘৰখন মানে চলি আছে আৰু মোৰ মানুহজন থাকে বাহিৰত কোম্পেনীৰ কাম কৰে কেতিয়াবা গা ভালে থাকিলে পইচা মাহে মাহে দিয়ে গা বেয়া হৈ থাকিলে মানে এমাহৰ পিছত দিয়ে কেইটামান পইচা তেনেকৈ আমাৰ ঘৰখন চলি আছে